অঁ মোৰ আটাইতকৈ বাজেট ফ্ৰেণ্ডলি ভ্ৰমণটো বুলি ক'লে মই দুবছৰমান আগতে মানে অৰুণাচল যোৱাৰ এটা মানে প্লেন কৰিছিলোঁ বেছি মানে বাজেট নাছিলে তিনি হেজাৰ চাৰি হেজাৰৰ ভিতৰতে মই মানে ঘূৰি অহাৰ মানে এটা বনাইছিলোঁ তাৰ পৰা মই ঢলা শদিয়াইদি গৈ একেবাৰে একদম অৰুণাচলৰ এইফালেদি গৈ ঘূৰি একেবাৰে পাছিঘাটেদি ঘূৰি আহি বগীবিলেদি ঘূৰি আহি ঘৰ পোৱা মানে গোটেই হেৰিটো আছিলে প্লেনটো আৰু এখন গাড়ী লৈ গ'লে অলপ ক'ষ্টটো বেছি হয় কাৰণে মই এখন বুলেট লৈ ওলাই দিলোঁ লগত আৰু এটা গৈছিলে অঁ তেতিয়া মানে কি হয় পইচাটো ইমান মানে বাজেতটো ইমান নাছিলে কাৰণে বাইক লৈয়ে ওলাই দিছিলোঁ প্ৰথমতে বাইকত ফুল টেংক কৰি কৰি লৈছিলোঁ আৰু তাপা গৈ আছিলোঁ গৈ আছিলোঁ তেনেকুৱাতে ঢলা শদিয়া আমি পাৰ কৰি মেলি শদিয়াত হেৰি ৰ'য়িঙত ৰ'য়িঙত আমি এদিন ষ্টে' কৰিছিলোঁ ষ্টে' কৰোঁতে তাত যিটো মানে যিখন হোটেলত আমি ৰখিছিলোঁ তাত যিটো মানে ভাড়া আছিলে বহুত বেছি মানে আছিলে মানে ভাৰাটো বহুত বেছি লৈছিলে মানে তেনেকুৱাত কিবা সিহঁতৰ এটা ফেষ্টিভেল চলি আছিলে সেই ফেষ্টিভেল চলি থাকোঁতে সেইটো কাৰণে তাত ঢেৰ মানুহ মানে টুৰিষ্ট বেছি হৈ গৈছিলে সেইটো কাৰণে তাত ৰুমৰ মানে বহুত কমি হৈ গৈছিলে ৰুমৰ কম হৈ যোৱাৰ কাৰণে ভাড়াবিলাকত এনেকুৱা ল'জবিলাক কটেজবিলাকৰ ভাড়াবিলাক বহুত হৈ গৈছিলে তেতিয়া আমি তাত থাকোঁতে তেতিয়া মানে ভাড়াতে মানে খৰচা হৈ গৈছিলে পঁচিছশমান টকা ভাড়াতে খৰচা হৈ গৈছিলে তাৰপিছত মই কেনেকৈ ঘূৰি আহিম তেতিয়া মানে বহুত চিন্তা লাগি গৈছিলে কেনেকৈ মই ইমান মানে কম টকাত পইচাটো ইমান নাছিলে হাতত আৰু দুই তিনি হেজাৰমান টকা আছিলে কেনেকৈ ঘূৰি আহোঁ মই মানে বহুত চিন্তা চিন্তাত পৰিছিলোঁ মই তাৰপিছত মই তেনেকৈ গৈ গৈ গৈ মোৰ তাতে এজন লগৰ এটা লগ পালোঁ লগৰ এটা লগ পোৱাৰ পিছত তেনেকৈ গৈ পাছিঘাট এক পাক ঘূৰি পাছিঘাট পাল্ পোৱাৰ আগে আগে এখন নগা গাঁও আছিলে হেংগিং ব্ৰিজৰ কিনাৰে তলেদি গৈ মেলি সিহঁতৰ মানে বস্তিটো পায় ওপৰৰ পাহাৰৰ ওপৰৰ পৰা দেখি থাকি বস্তিটো বহুত ধুনীয়া আছিলে বস্তিটো আৰু তাতে আমাক সেইদিনাখন ঘূৰি আহোঁতে দলং চলং পাই ফটো চটো মাৰোঁতে মানে গোটেই সময়টো তাত লাগি গৈছিলে আৰু বহুতকেইখন দলং আছিলে বহুত ধুনীয়া ধুনীয়া পৰিৱেশটো বহুত ধুনীয়া আছিলে তেতিয়া তাত আমি সেই লগৰটো মানে কি মই আগতে লগ পোৱা তাক গুৱাহাটীত লগ পোৱা সি তাতে কোচিং এটাৰ কাৰণে গৈছিলে এতিয়া কিন্তু ঘৰলে ঘূৰি সি তাতেই চব্জি খেতি কৰি আছে তাপা তাক লগ পালোঁ আৰু তেতিয়া তাক লগ পাই সিহঁতৰ বস্তিতে এদিন থাকি গ'লোঁ বহুত ভাল লাগিলে সেইদিনাখন ৰাতি মানে সিহঁতৰ ট্ৰেডিশ্যনেল খানা উলিয়াইছে আৰু মানে এইটো ক'ত থকা বেলেগ যদি আমি ল'জত থাকিলোহেঁতেন তেতিয়া বহুত খৰচা হৈ গ'লহেঁতেন কিন্তু সিহঁতৰ ঘৰত সিহঁতৰ ঘৰত থাকি থাকিলোঁ সেই পইচাটো ৰাহি হৈ গ'ল মানে সেইটো পইচাই মই তেতিয়া নেক্সট ডে' আহোঁতে বাইকত তেল ভৰাব মানে কাৰণে বাচি গৈছিলে তাপা তাত ৰাতি মানে বহুত ধুনীয়া লাগিছিলে সিহঁতৰ ট্ৰেডিশ্যনেল খানা উলিয়াইছিলে তাৰ পৰা তাত তা সিহঁতৰ বৰ্তাকৰ পুতেক এটা মানে সিহঁতৰ মানে মানে ঘৰৰ ওচৰৰে আৰু গিটাৰ চিটাৰ লৈ একদম বিৰাট ধুনীয়া এটা প্ৰগ্ৰেম টাইপত একদম চালিয়া এটা পৰিৱেশ হৈছিলে বহুত ভাল লাগিলে এইটো ভ্ৰমণ কৰি তাপা নেক্সট ডে' আহিলোঁ নেক্সট ডে' আহি পাছিঘাটত আহি আহি ডাঙৰ ডাঙৰ শিল চিলবিলাকত ফটো চটো মাৰি আৰু তাতে এখন ধাবাত খাই বৈ ধুনীয়া ভাই বাইকত তেল ভৰাই ফুৰি আহি শিৱসাগৰ পাইছোহি শিৱসাগৰ পাই আহোঁতে আকৌ এটা প্ৰবলেম হৈ গৈছিলে মাজতে বগীবিল দলঙৰ ওচৰত মানে বাইকখন পামচাৰ হৈ গৈছিলে তেতিয়া তাত কোনো নাছিলে আকৌ এখন গাড়ী মানে মাতি আনি গাড়ীত তোলাই বাইকখন বহুত মানে চাৰে চাৰি কিলোমিটাৰ পাঁচ কিলোমিটাৰমান নিবলগীয়া হৈছিলে তাত পামচাৰ মাৰি আহিবলগীয়া হৈছিলে তেতিয়া অলপ খৰচা হৈছিলে কিন্তু সেই খৰচাটো পইচাটো বাচিছিলে কাৰণে পইচাটো মেক আপ হৈ গৈছিলে তেনেকৈয়ে আহি ঘৰ পালোহি আৰু সেইটোৱেই মোৰ এটা মানে বহুত মানে ফ্ৰেণ্ডলি বাজেটৰ মানে ট্ৰিপ আছিলে মানে ভ্ৰমণটো বহুত মানে ভবা নাছিলোঁ এনেকৈ যে মেনেজ হৈ যাব বুলি সেইটোৱে আছিলে মোৰ ধুনীয়াকৈ বাজেট ফ্ৰেণ্ডলি বাজেটৰ ভ্ৰমণ